ভাল কাম কৰিলে ঈশ্বৰে পুৰস্কাৰ মানে তুমি গম নাপাবা কিন্তু দিয়ে ভাল কাম কৰিলে ভাল হয় কিন্তু বেয়া কাম কৰিলে যে তোমাৰ বেয়া হ'ব সেইটো কথা ইমান ক'ব নোৱাৰিম মানে বেয়া কাম কৰা মানুহ এতিয়া কিছুমানে ভাল হোৱা দেখো ন গতিকে মানে আমি কিন্তু বিশ্বাস কৰোঁ যে ভাল কাম কৰিলে ভাল ফল পাইছে ভালকৈ হেৰি দিয়ে আৰু বেয়া কাম কৰিলে মানে বেয়া ফল পাবই আৰু তেনেকুৱা এতিয়া ৰোগ যিবিলাক যন্ত্ৰ যা যন্ত্ৰনা ৰোগ খেলিলে সদায় বেয়া কামৰ ওপৰতহে পায় মানুহে ভাল কামৰ ওপৰত নাপায় সেইবিলাক মানে বেয়া কাম কৰা মানুহে বেছিকৈ বেমাৰ এটা বেছি সেইবোৰ যে হয় সেইবোৰ শাস্তি সদায় ঈশ্বৰে দিয়া শাস্তি সেইবিলাক মানে গম নাপাই কিন্তু মানুহে কিন্তু ভাল কাম কৰিলে তোমাৰ ডাইৰেক্ট তুমিটো নাদেখা আৰু এইটো ভাল কাম কৰাৰ কাৰণে মই পাইছোঁ বুলি কিন্তু তোমাক এসময়ত কিবা এটা ভাল দিবই নিদিয়াকে নাথাকে ঈশ্বৰে